অঁ হেল্ল' অ চুইগীত লাগিছেনে অ হয় হয় আপোনাক যে মই দুটা চিকেন ৰোল অৰ্ডাৰ দিছিলোঁ তাৰে মানে এটা কমাব বিচাৰিছোঁ হ'বনে অঁ হ'ব ন' ঠিক আছে বাৰু তেন্তে আপুনি এটাই কৰি দিব চিকেন ৰ'ল ঠিক আছে ঠিক আছে বাৰু দিয়ক থেংক ইউ হ'ব দিয়ক